মই মোৰ মুখৰ ছালখন অতিকৈ শুকান হোৱাৰ বাবে যোৱা কিছুদিনৰ পৰা আয়ুৰৰ নাইট ক্ৰিমটো ব্যৱহাৰ কৰি আছিলোঁ কিন্তু নাইট ক্ৰিমটো ব্যৱহাৰ কৰাৰ পাছত মই অনুভৱ কৰিলোঁ যে মোৰ মুখৰ ছালখন অলপ জ্বলন পোৰণ কৰা আৰম্ভ হ'ল ইয়াৰ উপৰিও মোৰ মুখত সৰু সৰু গুটিও উঠা আৰম্ভ হ'ল তেতিয়াৰ পৰাই মই আয়ুৰৰ কোনো ধৰণৰ বস্তুৱে ব্যৱহাৰ নকৰা হ'লোঁ